চৰাই এখন আমাৰ ঘৰৰ পৰা অলপ আঁতৰত এখন বিল আছে সেই বিলখনলৈ মোৰ মানে এজনী বাইদেউ আছে সেই বাইদেউক লগত লৈ মই সন্ধিয়া সময়ত ঘৰৰ পৰা ঘৰৰ কাম বন কৰি ওলাই যাওঁ এই বিলখনত চৰাই বগলী মাছুৰুকা শৰালি হাঁহ এনেকুৱা ধৰণৰ মানে চৰাই আহে মই চৰাইজাকটো চাই বৰ ভাল পাওঁ আৰু বগলীয়ে এনেকৈ মাছ মানে চোচা মাৰি গৈ মাছ ধৰি খায় সেয়াও মই চাই বৰ ভাল পাওঁ আৰু উৰি যায় বিলখনৰ পৰা উৰি যায় উৰি গৈ আকৌ সিহঁতি ঘূৰি আহি সেই বিলখনতে পৰে পৰেহি আৰু বগলী এনেকুৱা ডিঙিটো বৰ দীঘল আৰু সিহঁতৰ মানে ঠেংকেইটা দীঘল দীঘল আৰু কি কি চৰাই আহে মানে মই ইমান চৰাইবিলাকৰ নামটো নাজানো নাজানো আমি কেতিয়াবা কেতিয়াবা সেই বিলখনলৈ বাইদেউৰ সৈতে কেতিয়াবা আৰু মোৰ মানে খুৰী এনেকুৱা ধৰণৰ তিনি চাৰিজনীমান লগ হৈ আমি এনেকৈ সন্ধিয়া সময়ত ঘৰৰ কাম বন কৰি ওলাই আহি সেই বিলখনৰ কাষতে বহি আমি চৰাই চাই মানে বহি থাকোঁ বহিয়ে থাকোঁ আৰু মানে এনেকুৱা ধৰণৰ মানে চৰাই আহে নহয় এইটো কি এটা চৰাই আহে মানে এনেকুৱা বৰ ডাঙৰ চৰাই এইটো তাৰ নামটো মই নাজানো নহয় সেই চৰাইটো চাই মই বৰ ভাল পাওঁ আৰু এই চৰাইটো এই কোনোবা এটা চৰাই মানে এনেকৈ বৰ মাছ ধৰি খাই মানে সিহঁতি খাই টুটুলা ভৰাই উৰি মানে যাব নোৱাৰে পতককৈ মানে ৰ লাগি সিহঁতি বহুত দেৰি মূৰতহে মানে ৰৈ সিহঁতি উৰি যায় আকৌ উৰি গৈ সিহঁতি আকৌ জাক পাতি এনেকৈ চৰাইজাক আহি আকৌ এনেকৈ বিলতে পৰে সেই বিলখনৰ পানী মানে খৰালি মাহত শুকাই যায় আৰু সিহঁতি মাছ ধৰি খায়ো তাত ভাল পায় সেইকাৰণে সেই চৰাইজাক মানে মাজে সময়ে কেতিয়াবা কেতিয়াবা এনেকৈ আহি আহি সেই বিলখনতে পৰেহি